আমি আমি হিন্দু ধৰ্মৰ মানুহ আমাৰ গাঁৱত নিয়ম নীতিমতে চলিব লাগে হিন্দু ধৰ্মৰ মানুহে নাম বহাগ মাহত বিহু বহুত মানে শৰাই দিয়ে বিহু শৰাই দিয়ে প্ৰতিটো বিহুতে শৰাই দিয়া হয় আৰু ভাওনা পাতে ভদীয়া নাম ভাদ মাহত ভদীয়া নাম লয় আৰু সাজ পোছাক আমাৰ সদায় চাদৰ মেখেলা পিন্ধি পিন্ধিব লাগে নামঘৰত আমি সন্মান কৰোঁ চাদৰ মেখেলা পিন্ধি সেয়াই আগবঢ়া হয় প্ৰতিটো গাঁৱতো বিহু পতা হয় নামঘৰ ভাওনা পতা হয় আমাৰ গাঁৱত বহুতো ধৰ্মৰ মানুহ আছে হিন্দু হিন্দু মুছলিম বড়ো কছাৰী সকলোৱে নিজৰ ধৰ্মত পালন কৰে মুছলিমে ঈদ পাতে বড়ো বড়োৱে ঠিক তেনেধৰণে এতিয়া মিৰিয়ে আলি আলি পাতে প্ৰত্যেকে নিজৰ ধৰ্মটো পালন কৰে